ৰেডিঅ'ত গান শুনি সঁচাকৈ ভালে লাগিছিল এইবিলাক হৈছে সৰুকালৰ কথা গান শুনি ভাল লাগিছিল গান শুনি শুনি মুখস্থ হৈয়ে গৈছিল গাব পাৰিছিলোঁ এতিয়াতো আৰু এইবিলাক ৰেডিঅ'য়ে নাইকিয়া হ'ল গতিকে ৰেডিঅ' শুনি গান গায় গানবিলাক শুনি শুনি মুখস্থ কৰি কেতিয়াবা গুনগুনাই গুনগুনাই ভালো লাগিছিল স্কুলত কিবা ফাংচন চাংচন হ'লে গাইও ভাল লাগিছিল গাইছিলোও গতিকে ইয়াৰ বিষয়ে আৰু কি ক'ম আগৰ কথা এইবিলাক গতিকে সেইখিনিয়ে জনালোঁ